অঁ আছে এই ভৈৰৱ কুণ্ড ওৰাং ৰাষ্ট্ৰীয় উদ্যান অঁ অঁ আৰু এই দেউলগুৰিলৈ যাব পাৰি দেউলগুৰিতো এখেন হেৰি আছে আৰু আমাৰ ইয়াতে সত্ৰ দুখনো আছে যেনে হেৰি ওদালগুৰি শাখা সত্ৰ তাৰপিছত এই মধ্য উদালগুৰি নামঘৰ আৰু থাকা জেগা আছে থাকা জেগা এই এগ্ৰিকালচাৰৰ এটা এই গেষ্ট হাউচ আছে ছাৰ্কিট হাউচ আছে আৰু আমাৰ হেৰিও আছে হোটেল চোটেলৰো ব্যৱস্থা আছে তাতে থাকা খোৱাৰ ব্যৱস্থা আছে অঁ তাতে থাকব পৰা যাব

অঁ অঁ ভৈৰৱকুণ্ড গেলি একো অসুবিধা নাই ইয়াৰ পৰা মানে বাছৰ কানেকশ্যন আছে টেম্পু চেম্পু যাই থাকে টেম্পুদি অহা যোৱা কৰি থাকব পাৰি যিকোনো সময়তে যাব পাৰি একো অসুবিধা নাই আৰু ওৰাঙক গেলিও ওৰাঙৰ ইয়াৰে পৰা হেৰি আ ওৰাঙক লগি যায় তাৰে পৰা হেৰি দি যাব লাগব বাছেদি আও টেম্পু চেম্পু পায় সিবিলাক যাব লাগব আৰু যদি গাড়ী ভাড়া কৰি লৈ যোৱা হয় ওদালগুৰিৰ পৰা গাড়ী ভাড়া কৰিও লৈ যাব পাৰি অঁ একো অসুবিধা নহয় অঁ ৰা অঁ অঁ অঁ ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় উদ্যান সেইখন আৰু তাতে বহুত মানুহ আহা যোৱা কৰি থাকে তাতে বহুত মানুহ লগো পায় গেলি

অঁ অঁ চাইব লাগে তাতে বহুত জীৱ জন্তু দেখা পায়ি তাতে অঁ অঁ অঁ অঁ অঁ তাতেতো প্ৰাকৃতিক সৌন্দৰ্য আৰু এইফালে ছাইডৰফালে ভূটানকো যাবা পাৰি অৰুণাচলকো যাবা পাৰি আৰু ভৈৰৱ অঁ তাতে তিনখেন জেগাত তিনখন জিলাৰ হেৰিত ভূটান অৰুণাচল আৰু অসমৰ সংযোগস্থলটো ভৈৰৱকুণ্ডতো গতিকে তাতে বহুত চাব লগা হেৰি আছে ভূটানত হেৰি এটা মন্দিৰো আছে এখেন ওলমা দলঙো আছে সেইবিলাক জাইগা পাৰি ভূটানত যাই অঁ অঁ অঁ অঁ বহুত বহুত মানুহৰ সমাগম হয় পিকনিক বাছ আহে পিকনিকৰ গাড়ী বহুত দূৰ দূৰৰ পৰা আহে বহুত দূৰৰ পৰা ওদালগুৰিত ভৈৰৱকুণ্ড মানে পিকনিক খাবা আহে এই কি অঁ অঁ অঁ অঁ অঁ চবচে ভাল হ'ল পিকনিক প্লেচ হ'ল ভৈৰৱকুণ্ডই অসমৰ ভিতৰত আৰু সকল ফালৰ পৰা সুবিধা আছে তাতে চব বস্তুৱে পায় খৰিৰ পৰা হেৰিৰ পৰা একো অসুবিধা নাই অঁ অঁ অঁ দে অঁ অঁ দে হ'ব দে